হেল্ল' হেল্ল' উবেৰৰ পৰা কৈছিলে হয় মই হেৰি ক'লো মই একচ্যুৱেলি এয়াৰপৰ্ট যাবৰ কাৰণে বুক কৰিছিলোঁ আপুনি ক'ত আছে এতিয়া হয় কিমানমান টাইম লাগিব আপোনাৰ আহোঁতে একচ্যুৱেলি মানে মোৰ ফ্লাইট আছে দেলহিলৈকে ত' মানে একচ্যুৱেলি এঘণ্টাৰ আগত ৰিপৰ্টিং টাইম থাকেতো ত' আপুনি জল্ডি আহি পালে ভাল হয় মানে আপোনাক কিমান সময় লাগিব আহি পাওঁতে

ঠিক আছে গম পাইছোঁ মই ঠিক আছে বেছি সময় নকৰিব দাদা মানে টাইমৰ কথা আছেতো আহি নাপালে বহুত প্ৰবলেম হৈ যাব মোৰ ফ্লাইটৰ কথা আছেতো তাত চেক ইন কৰিব লাগিব এঘণ্টাৰ আগত চেক ইন চেক ইন কৰিব লাগিবতো ঠিক আছে বাৰু ঠিক আছে দাদা মই এই ইয়াতো ৰাস্তাত মেইন ৰাস্তাত বাৰু লোকেশ্যনত থিয় হৈ আছোঁ ঠিক আছে মই লোকেশ্যনত থিয় হৈ আছোঁ আপুনি আহক ঠিক আছে ঠিক আছে হৈ যাব দাদা হা অকে অকে অকে মই মেইন ইয়াতে ৰখি আছোঁ তিনি আলিত ৰখি আছোঁ ঠিক আছে আহিলে আপুনি ফোন কৰিব অ'কে অ'কে দাদা আহি ফোন কৰিব থ্যেংক ইউ